হেল্ল' অ অ কোৱা

অ

অ কিমান টাইমত নামঘৰৰ পৰা তিনিটা বজাত ন' হয় হয় আচ্ছা তুমি সেইফালে ওলাই আহিবা মই এইফালে ওলাই যাম ঠিকে বহুত দিন লগো পোৱা নাই অকণমান হোটেলত কিবা এটা এঞ্জয় কৰিব লাগিব ন' মোৰ লগত বাৰু তেনেকৈ বিশেষ যাবলগীয়া নাই আমি তুমি সেইফালৰ পৰা আহিবা মই এইফালৰ পৰা দুজনে যাম আকৌ

ও ও সেইটো বাৰু সেইটো চোৱা হ'ব মই মানে ভালে কেইদিন সময় সেইফালে ওলাই যোৱাই নাই এতিয়া কাইলৈ কাইলৈ তেন্তে দুয়োটাই উপভোগ কৰিম আৰু হয়নে

অ অ নাই হ'ব একো নাই ময়ো কিবা এটা ল'ব লাগিব অকল তোমাক ফচালেও নহ'ব নহয় ও হ'ব তুমি ওলাবাচোন বাৰু কথাটো তুমি কোৱাই ভাল লাগিছে অ লগত এজন ন' ঠিক অ আছে বাৰু তেনেকৈ মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে এজন আছে লাগিলে তেওঁকে লৈ যাম তিনিজন হ'ম ও ও ভাল

অ মই দেখা নাই কিন্তু দেই হয় নেকি তুমি মানে আগতে গৈছা মানে তাত অ অ অ অ চিনাকী ন' আচ্ছা কাইলৈ ওলালে মানে মোকো অলপ চিনাকী কৰাই দিবাচোন তুমি বেচ বেচ বাৰু ঠিক আছে নাই নাই ওলাম ওলাম নিশ্চয় ওৱা ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু দুয়োজন ওলাম আৰু ভাল লাগিব কিবা এটা ন' ও ও ওলাম দিয়া ওলাম নাল নালাগে নালাগে মই মানে পোনে মই ধৰক তোমাক চাৰিটা মান বজাত মই কল কৰিম মই এ আগতেই ওলাই যাম বাৰু এই পোনে হেৰি এই এই ৰিক্সা ষ্টেণ্ডটো তাতে লগ কৰিম দেই ঠিক আছে ঠিক আছে অ'কে